হেল্ল' হয় মই দিশা গগৈয়ে কৈছিলোঁ অঁ আপুনি ৰাহুল পৰিৱহণ এজেঞ্চি হয়নে অঁ মই আজি এসপ্তাহমানৰ আগতে গৈছিলোঁ কাজিৰঙালৈ

তাত মানে আপোনালোকৰ চাৰ্ভিছটো মই বিশেষ ভাল নাপালোঁ মানে গাড়ীখনৰ আপোনাৰ ধৰি লওক এইবোৰ ছিটবোৰো মানে শুব পৰা একদম অৱস্থা ভাল নহয় আৰু হয় হয় অঁ মাজতে এই ৰাস্তাত এই গাড়ীখনৰ চকাও ফুটিল অঁ আমাৰ অলপ দেৰিও হ'ল সেইটো কাৰণে